মই যদি এখন বেলেগ দেশলৈ ভ্ৰমণ কৰাৰ সুবিধা পাওঁ তেতিয়া মই ডুবাইলৈ যাবলৈ ইচ্ছা কৰিম কাৰণ ডুবাইত বিভিন্ন ধৰণৰ চাবলগীয়া কিছুমান জানিবলগীয়া কথা আছে আমি প্ৰেক্টিকেল যদি হ'ব বিচাৰোঁ আমি ডুবাইলৈ যোৱাটো মানে জৰুৰী বুলিয়েই ক'ব পাৰোঁ কাৰণ এখন ব্যস্ত ঠাই মানুহ প্ৰেক্টিকেল লাইফ এটা সেইটো যদি আমি চাবলৈ বিচাৰোঁ ডুবাই যোৱাটো আৰু বহুত বেছি ডেভেলপ টেকনলজি আছে তাতে আৰু তাতে টেক্স কোনো ধৰণৰ নাই সোণো যদি আমি ক্ৰয় কৰিব বিচাৰোঁ তাত সোণো কিনিব পাৰোঁ এখন মেটেৰিয়েলিষ্টিক জগত যদি জীৱনত এবাৰ হ'লেও চাব বিচাৰোঁ তেনেহ'লে ডুবাই যাব লাগে বুলি মই নিজেই ভাবোঁ সেইকাৰণে মোৰ তালৈ যাবলৈ এবাৰ ইচ্ছা আছে